হেল্ল' অঁ সেই আপুনি বিয়াৰ কাৰণে তাৰমানে কাপোৰ লাগিছিল আপোনাৰ দোকানত মোৰ ভতিজাৰ তাৰমানে বিয়াৰ কাৰণে হেৰি লাগিছিল এই কাপোৰ লাগিছিল হয় হয়

অঁ কেনে দাম দৰ অঁ তাৰমানে যোৰাই কওকচোন অঁ তাৰমানে ইতা

অঁ আৰু বেলেগো আছে নেকি

অঁ অঁ অঁ

অঁ অঁ অঁ সেইটোৱেই তাৰমানে অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ তেখেতলোকে অঁ অঁ অঁ হ'ব হ'ব